আমাৰ অঞ্চলত আৰম্ভ কৰিব পৰা ব্যৱসায়সমূহ কি কি বুলি ক'বলৈ গ'লে বিশেষকে আমাৰ গাঁৱত তাঁতশাল তাঁতশালৰ কথা বিশেষকৈ ক'বলৈ বিচাৰিছোঁ গাঁৱৰ প্ৰতিগৰাকী মানুহৰ ঘৰতে তাঁতশালখন থাকেই তাৰ উপৰিও হাঁহ কুকুৰা থাকেই আৰু তাৰ উপৰিও এই চিলাই মেচিন চিলাই কৰা কাপোৰ চিলোৱা এইবিলাক থাকে এইবিলাকৰ উপৰিও ময়ো গোটেইকেইটাৰ লগতে জড়িত বিশেষকে তাঁশালখন গাঁৱলীয়া মানুহৰ প্ৰতিগৰাকী মহিলাই ঘৰতে থাকে সেইখন বৈ বহুত উপকৃত হয় তাঁত এখন যেতিয়া থাকে এগৰাকী মানুহৰ তেওঁ নিজেও দুটা কাপোৰ পিন্ধিব লয় তাৰ উপৰিও ব্যৱসায়ৰ কাৰণে কাপোৰকে দুযোৰমান লগালে এযোৰ বা দুযোৰ নিজৰ কাৰণে থৈ বাকীখিনি বিকিব পৰা হয় এযোৰ কাপোৰ বিকিলে তিনি চাৰি হাজাৰ হয় এযুতি তাঁতশাল লগোৱাৰ লগে লগে চাৰিযোৰমান কাপোৰ লগালে কমচে কম তেওঁৰ ন দছ হেজাৰ টকা ওলায় এযুতি তাঁত শালৰ পৰা মাহেকত তাৰোপৰিও তাৰ মাজতে যদি অকণমান সময় ওলাই চিলাই কামো কৰিব পৰা হয় মোৰ কথাই কৈছোঁ বিশেষকে ঘৰত মেচিনটো থাকিলে ওচৰ মানুহৰ তো গাঁৱলীয়া মানুহৰতো চিলাই কিবা কাপোৰ চিলাবলে গ'লে টাউনলৈ যাব লাগে সেই টাউনলৈ যাওঁতে যেনেহলেও গাড়ী ভাড়াটো বাচিবলৈ হ'লে মানুহে ওচৰতে দিব সেনেকে ওচৰত দিবলৈ হ'লেতো আমি চিলাই যদি চিলাই দোকান এখন ঘৰতে কৰি লওঁ অঁ তেনেহ'লেতো আমাক ওচৰতে ওচৰৰ মানুহক নিদি দূৰত যাব অ ভাড়াটো ৰখিব তাৰ উপৰিও ওচৰ মানুহৰ চিলোৱাও হ'ব সেইবুলি মানুহৰ চিলাই কামটোও যথেষ্ট ভাল বুলিয়ে ভাবি লৈছোঁ মই দুয়োটাই কৰোঁ তাৰ উপৰিও হাঁহ কুকুৰা পালনটো থাকেই গাঁৱলীয়া মানুহৰ মাইকী মহিলা বুলি ক'লে সেইখিনি চবফালৰ পৰা উপকৃত হ'বলগীয়া হয় হাঁহ কুকুৰাখিনি থাকে ঘৰতো দুই এটা খোৱা হয় তাৰপৰি বিজনেচৰ ক্ষেত্ৰতো ব্ৰইলাৰ আৰু ফাৰ্ম এখনো থাকে লোকেলো থাকে সেইখিনিত থকাৰ উপৰিও তাঁতশালখনৰ দিনটো যিমানখিনি পাৰি বৈ মেলি ৰাতি হ'লেও চিলাই কামটো কৰিব পৰা হয় ধৰি লওক ব্লাউজ চিলোৱা এটা ব্লাউজতে আজিকালি তিনিশ চাৰিশ টকা হয় তাৰ এযোৰ কাপোৰ চিলোৱাৰ লগে লগে মানুহৰ পাঁচশ টকা হয় তাত একেদিনাই যদি কাপোৰযোৰ মই উলিয়াই দিব পাৰোঁ সেইফালেও পাঁচশ টকা হাজিৰাটো পৰে আকৌ দিনটো থাকেই তাঁতশালখন এইকিটাটো ব্যৱসায় মানে যথেষ্ট ভাল বুলিয়ে ভাবিছোঁ আৰু আমাৰ অঞ্চলত বিশেষকে প্ৰতিজনী মাইকী মানুহে কিবা এটা নহয় কিবা এটা ব্যৱসায় কৰি আছে এনে ঘৰত কোনো থকা নাই মই বিশেষকে এই এটা ব্যৱসায় বুলিয়ে নহয় তিনি চাৰিটা ব্যৱসায় লগতো জড়িত আছোঁ এনেকে তাঁতশালখনতো আছেই তাৰ উপৰিও মেচিনৰ কামটো আছেই মেচিনত কাপোৰ চাপোৰ চিলাই মেলি যিমানখিনি পাওঁ সেইখিনিতো নিজৰ নিজৰ বুলি হয় ঘৰখন চলাও হয় তাৰ উপৰি মানুহজনক যথেষ্ট সকাহ দিব পাৰি আৰু ল'ৰা ছোৱালীও অভাৱবিলাক পূৰ হয় তাৰ উপৰিও হাঁহ কুকুৰাখিনি থাকেই লগতে ফাৰ্ম এখনো আছে ব্ৰইলাৰ ফাৰ্ম ফাৰ্মখনৰ পৰাও সেইফালেও মানে সময় দিবলগীয়া হয় তাপা তাঁতশালখনো আজিকালি ঘৰুৱা তাঁতশাল কাপোৰ বোৱা বুলি ক'লে চাহিদাটো বহুত বেছি মানুহে কিনাৰ কাপোৰতকৈ আজিকালি বোৱা কাপোৰ যথেষ্ট গুৰুত্ব দিয়ে এই যিমানখিনি তাঁতৰ ওপৰত আমি মানে হেৰি কৰোঁ এনেকে প্ৰশিক্ষণ পিছে ইমানকে লোৱা নাছিলোঁ তথাপি এতিয়া নিজে ব্যৱসায়টো কৰি কৰি যথেষ্ট আগবাঢ়িব পৰা হৈছোঁ আৰু মানুহক মনৰ পচন্দৰ কাপোৰোৰ বৈ দিব পৰা হৈছোঁ আৰু চিলাইটো কথাটো আৰু ক'বই নালাগে নিজৰ কাপোৰ কানি চিলোৱা উপৰিও ওচৰৰ মানুহৰ যিমানখিনি হয় প্ৰতিঘৰ অৰ্ডাৰটো

সেই ক্ষেত্ৰত চিলাই আৰু তাঁতশাল এই দুইটা মোৰ কাৰণে এটা ভাল ব্যৱসায় বুলিয়ে মই ক'ব পাৰোঁ বাকী যি হওক নহওক মোৰ কাৰণে মানে মই এই ব্যৱসায়টো এই দুটা ব্যৱসায় কৰি যথেষ্ট উপকৃত হৈছোঁ আৰু যিমান পাৰো লোককো মানে প্ৰশিক্ষণটোও দিব পৰাও হৈছোঁ ব্যৱসায়টো মই যেনেকে লাভৱান হৈছোঁ লোকক বেলেগ এজনী মহিলাকো এনেকে এনেকে কৰিব লাগে বুলি কৈ মেলি সিহঁতকো মোৰ পৰা সেহেঁতি পৰামৰ্শ লৈ যথেষ্ট উপকৃত হৈছে আৰু দুই এটা মানে চিলাই কাম বেলেগকো শিকাই সেহেঁতিও দোকানত চিলাই দিব পৰা হৈছে আৰু মই যেনেকে শিকাও সেনেকে সেহেঁতি সিহঁতেও চিলাই মেলি বেলেগৰ কাপোৰ অৰ্ডাৰ ল'ব পৰা হৈছে তে ব্যৱসায়টো যথেষ্ট লাভৱান হৈছে বুলিয়ে ক'ব পাৰোঁ আৰু ব্যৱসায়টো কৰিবলৈ প্ৰথমতে নিজৰ পুঁজিটো কম আছিলে প্ৰথমতে ব্যৱসায়টো কম আছিলে এই ব্যৱসায়টো আমি মানে গোট গোটত আছোঁ আত্মসহায়ক গোটত আছোঁ আছোঁ এই গোটবিলাকৰ পৰা ঋণ লৈ লাহে লাহে আৰু সূতা চূতাবিলাক কাৰণে আনিবলগীয়া হ'ল আনি মেলি এযুতি তাঁত লগাবলে হ'লে দেখোন চাৰি পাঁচ হেজাৰ টকা সূতা আনিবলগীয়া হয় তে নুনী নুনী সূতাও আনিবলগীয়া হয় সেইবিলাকতো দামো বেছি নিজৰ পুঁজিটো অকমান কম হ'লে সেইবিলাক লগাবলে অকমান দিগদাৰো হয় সেইকাৰণে অকমান ক্ষুদ ঋণ ল'বলগীয়া হয় কিছুমান সেনেকে লৈ মেলি আৰু যথেষ্ট লাভৱান হৈছোঁ ঋণ লাহে লাহে মাৰি মেলি এতিয়া মোৰ অসুবিধা হোৱা নাই এইবিলাকৰ ক্ষেত্ৰত সেইটোৱে আৰু